হেল্ল' অঁ কি কৰিছে অঁ বহুত দিনৰ মূৰত শুনিলো ভালনে অঁ অঁ কওকচোন অঁ আহিব আকৌ কেতিয়া আহিব অঁ পাতে পাতে এই কাতিত কেই তাৰিখে আছে জানো মই তাৰিখটো চোৱা নাই বাৰু কাতিত হ'ব ৰাসলৈ আহিবনি অঁ কোন আহিব আৰু অঁ পৰিয়ালৰ সদস্য় কিমান অঁ অঁ আহিব আহিব অঁ পাব পাব আমাৰ ইয়াত তেনেকৈ উৎসৱ হ'লে বাৰু আঁতৰৰ অতিথি আহিলে এইবোৰ ভাড়াকৈ ঘৰ আছে ওচৰতে সত্ৰৰ ওচৰতে আছে আকৌ আমাৰ ওচৰতো আছে তেনেকৈ লৈ মেলি তাতে থাকে মেলে অতিথি তিনিদিন হয় চাৰিদিন হয় তেনেকৈ থাকি মেলি ধুনীয়াকৈ বিচনা পত্ৰ আছে গা চা ধুবৰ কাৰণে সুবিধা আছে খোৱা বোৱাৰ কোনো অসুবিধা নাই কি কি কৈছে অঁ বুকিং কৰিম পাঁচজন হয় নহয় অঁ আগতীয়াকৈ আগতীয়াকৈ আপুনি পাৰে যদি পইচা কেইটামান দিব মই সেই বুকিং চুকিং কৰি ভাড়াকৈ ৰখাই থ'ম ৰুম এটা অঁ ঠিক আছে অঁ অঁ খোৱা বোৱা বা হেৰি শুৱা মেলা অকণো দিগদাৰ নাপায় ধুনীয়াকৈ গা পাও ধুবলৈ সুবিধা আছে বিচনা পত্ৰ আছে খাব পাৰিব এনেকৈ দাইল দালি ভাত খাম বুলিলে দালি ভাত খাব পাৰিব মাছ মাংস খাও বুলিলে মাছ মাংসও পাব অঁ আহিব আকৌ দেখুৱামগৈ ফুৰিব অঁ অঁ অঁ অঁ ৰামটিত পালনাম হয় গড়মূৰত ৰাস পাতে কমলাবাৰীত পাতে দক্ষিণপাটত বেঙেনাআটি তেনেকৈ বহুতো সত্ৰ আছে সত্ৰবোৰ ফুলি মেলি চাব পাৰিব অঁ অঁ ঠিক আছে অঁ মই পাতিম বাৰু অঁ আপোনালোকে আৰু খালি আগতীয়াকৈ বা বুকিং কৰিবলৈ পইচা কেইটামান দিব মই ৰুমটো লৈ মেলি হেৰি কৰি থ'ম যেইদিন থাকে সেইটো আপোনালোকৰ কথা হাঁ অঁ অঁ অঁ অঁ কওকচোন অঁ কৰোঁ কৰোঁ মই তেনেকৈ অতিথিক সহায় কৰিবলৈ পালে ভালো পাওঁ আৰু কৰোঁও তেনেকৈ নি লগত নি ফুৰাওগৈও সত্ৰ সেইবোৰ হেৰি দেখুৱাওঁ গাঁও হাটবোৰ বাৰু তেনেকৈ আঁতৰৰ আলহী আহিলে এনেই চাবলৈ মন যায় নহয় মাজুলী অসমখনৰ বা কিমান সৌন্দৰ্য আমাৰ ইয়াত হেৰিয়া বস্তুৱে নধৰা সেইবোৰ দেখুৱাই মেলি মই ভালো পাওঁ বাৰু তেনেকৈ আহিলে আহি বাৰু মই দেখুৱাম বাৰু ফুৰাম অঁ নালাগে নালাগে মই গাড়ী পঠিয়াম আপোনালোকে কোনদিনাখন আহে কি কৰে ক'ত নামিব মোক খালী ফোনতে জনাব মই হেৰি গাড়ী পঠিয়াই পেলাই অনাম অঁ ঠিক আছে ঠিক আছে হয় ৰাখোঁ ৰাখোঁ